অসমীয়া মানুহে তেওঁলোকৰ নিজৰ ভাষা বুলি কোৱাৰ লগে লগে অসমীয়া ভাষাটোকে ব্য়ৱহাৰ কৰে আৰু অসমখন উজনি অসম মধ্য় অসম নামনি অসম এই তিনিভাগত সাধাৰণতে তিনিভাগৰ মানুহখিনিয়ে তেওঁলোকৰ এটা কথিত ভাষা আছে আৰু এই ভাষাটো উজনি অসমৰ মানুহে উজনি আৰু মধ্য় অসমৰ মানুহে প্ৰায় তেওঁলোকে লিখিত বা লিখা আকৃতিৰ যিটো ভাষা আছে সেইখিনি ভাষা তেওঁলোকে ব্য়ৱহাৰ কৰে আৰু নামনি অসমৰফালে বিশেষ কৰি কামৰূপ অবিভক্ত কামৰূপ তাত বৰপেটা নলবাৰী আৰু কামৰূপ এই তিনিখন জিলা তাৰ লগতে আপোনাৰ গোৱালপাৰা এই অঞ্চলবিলাকক তেওঁলোকৰ লিখিত সেই মানুহখিনিয়ে লিখিত ভাষাটো ক'ব উপৰিও তেওঁলোকৰ নিজৰ এটা কথিত ভাষা আছে আৰু সেই কথিত ভাষাটো কৈয়ে তেওঁলোকে নিজে অনুভৱ কৰে যে তেওঁ সেই অঞ্চলৰে মানুহ বুলি বিশেষকৈ মই কওঁ যে নলবৰীয়া মানুহসকলে তেওঁলোকৰ ভাষা আছে নল কথিত ভাষা এটা আছে নলবৰীয়া ভাষা আৰু নলবৰীয়া ভাষাটো তেওঁলোকৰ অলপ লিখিত ভাষাতকৈ যথেষ্ট বেলেগ তাৰোপৰি আকৌ বৰপেটা বা পাটশালাতেই অঞ্চলবিলাকত যিটো ভাষা তেওঁলোকে কয় সেই ভাষাটো উজনি অসম বা মধ্য় অসমৰ মানুহৰ ভাষাৰ লগত নিমিলে কাৰণ এইটো তেওঁলোকৰ কথিত ভাষাহে লিখিত ভাষাটো যিটো ভাষা আছে সেই ভাষাটো সকলোৱে লিখিবও পাৰে ক'বও পাৰে আৰু বুজিও পায় আমি আমাৰ নিজৰ নিজৰ ভাষাটো ভালদৰে ব্য়ৱহাৰ কৰিব লাগে আৰু এই ব্য়ৱহাৰ কৰিলেহে নিজৰ নিজৰ পৰিচয়টো থকা যায় ইমানখিনিয়েই ক'লো আৰু